হেল্ল' বাইদেউ মোৰ ঘৰত মানে সকাম আছিলে তাতে মানে দহজনমান ভকতক মাতিছোঁ আৰু আইসকলো হ'ব দহজনী দহগৰাকীমান তাৰ পিছত তেওঁলোকক খোৱাবলৈও মানে দৈ লাগিব পাঁচ লিটাৰমান দৈ হ'লেই হ'ব আৰু এৱাঁ গাখীৰ লাগিব হেৰি দহ লিটাৰমান আৰু ক্ৰীমো লাগিব অলপমান পামনে বাৰু অঁ দামখিনি কেনেকুৱা আপুনি কৈ দিব আপুনি ঘৰত সুধি ল'ব দাদাক হয়নে দাদা সুধি পেলাই দামখিনি কিমান হয় আৰু দিব পাৰেনে নোৱাৰে এইটো কৈ দিব দিব মই কেতিয়া খবৰ কৰিম আপোনাক ঠিকে আছে দিয়ক পাম ন গাখীৰ অঁ অঁ তেতিয়াহ'লে ঠিকে আছিল দিয়ক মই নিশ্চিন্ত হৈ থাকিলোঁ আৰু অঁ অঁ অঁ ৰাখিছোঁ দিয়ক